তোমালোক পালাহি এতিয়া তোমালোকে অলপ জিৰাই সতাই জিৰণি লোৱা জিৰণি লোৱাৰ তাৰপাছতে তোমালৈ হেৰিলৈ চিনেমা চাবলৈ যাব লাগিব মই তোমালোক অহাৰ কাৰণে কাউণ্টাৰলৈ যাওঁ আৰু কাউণ্টাৰলৈ গৈ চিনেমাৰ টিকেট কাটিব লাগিব কেনেকৈ লয় কি কৰে সেইটো চাব সুধি কৰি পেলাই কাউণ্টাৰ লগত ৰেফাৰেঞ্চ ৰেফাৰ ৰেফাৰেঞ্চো বিষয়ো জানি আহোঁগৈ জানি আহি পেলাই তোমালোকৰ সৈতে একেলগে আমি যাম চিনেমা চাম আৰু চিনেমাখন হেনো বৰ ধুনীয়া বোলে বৰ সুন্দৰ চিনেমা চলিছে যিহেতু মানুহবোৰক কাউণ্টাৰ মুখে মুখে কোৱাহে শুনিছোঁ এতিয়া গ'লেহে মই জানিম সেই বিষয়টো বোলে ল'ৰা বুঢ়া পৰিয়ালৰ সকলোৱে চাবপৰা চিনেমা এখন সেই চিনেমাখন যদি আজি তোমালোকেও আমি এটাইবোৰে বহি কৰি চাওঁ কিমান সৌভাগ্য দিন ল'ৰা ছোৱালীবোৰ কত' কথা শিকা শিকিবলৈ আছে সেই তাৰপৰা শিকিব আৰু সেইকাৰণে আমি আজি দলেবলে সকলোৱে একেলগে সেই চিনেমাখন চাই উপভোগ কৰিম চিনেমাখন হ'ল 'বিদূৰভাই' 'বিদুৰভাই' চিনেমাখন অকণমান সময় চিনেমা আৰু এনে সিমান আগবঢ়াই বাঢ়িবপৰা নাই বিদুৰভাই এতিয়া যিটো স্থান পাইছে প্ৰথম বুলিয়ে কৈছোঁ মই শুনিছোঁহে মই দেখি আহিহে তোমালোকক এই কথাখিনি ভালকৈ বুজাই ক'ব পাৰিম যিহেতু মই হলত সোমামগৈহে এই চাই কৰি তোমালোকেও ক'বা কেনেকুৱা পালোঁ কি হ'ল সেইখিনি কথা গৈয়ো তোমালোকে তোমালোকৰ গাঁৱতো ক'বা যে মই তালৈ গৈছিলোঁ গৈ পেলাই এইদে সেই ৰাতি আমি এখন মানে চিনেমা চোৱা সৌভাগ্য ঘটিছিল সেই চিনেমাখন হৈছে বিদূৰ ভাই বিদূভাই চিনেমাখনত কেনেকুৱা চৰিত্ৰ কেনেকুৱা কি সেইখিনি তোমালোকেও গৈ তাত ক'বগৈ পাৰিবা আজি সেইকাৰণে তোমালোক আনন্দ দিম বুলি মই ভাবিছোঁ এই এটাইখিনি দলেবলে যাম ওলাবা মই এতিয়া কাউণ্টাৰলৈ যাবলৈ ওলাইছোঁ ইতিমধ্যে সময়ো চাপি আহিছে সময়ত টিকেটকেইটা লৈ থ'ব নোৱাৰিলে যিটো মনৰ আশা কৰিছোঁ সেইটো নহ'বও পাৰে গৈ দিয়ে সময়ত মই গৈ টিকেটকেইটা কাউণ্টাৰত লওঁগৈ আৰু ৰেফাৰেঞ্চটো বুজি লওঁগৈ লৈ পেলাই তোমালোকলৈ মই হেৰি কৰিম অ' ফোন এটা কৰি দিম ফোনটো কৰাৰ লগে লগে তোমালোকে হেৰি কৰিবা ইয়াত গাড়ী আছে গাড়ীত গুচি যাবহঁত